হেল্ল অ হয় কওকচোন অ হয় আপোনাৰ দাঁত বিষৰ কাৰণ হ'ল আপুনি দাঁত দিনত কেইবাৰকৈ ব্ৰাছ কৰে অ দিনত দুবাৰকৈ ব্ৰাছ কৰি আৰু দাঁতত কিবা কিবি লগাই নেকি আপুনি দাঁতত এনেকুৱা ধৰণৰ বস্তু লগাব পাৰে আপুনি হালধি কেঁচা হালধি বা মিঠাতেল দি লগাব পাৰে দাঁত বিষৰ কাৰণে ভাল দাঁত বিষৰ কিবা আপুনি নিছে দাঁতকেইটা আপুনি সৰোৱাবলৈ আপোনাৰ গোটেই দাঁতখিনি হেৰি হৈছে নেকি দাঁতৰ কিবা বেলেগ প্ৰব্লেম হৈছে নেকি আপোনাৰ দাঁতৰ দাঁতখিনি সৰোৱালে আপুনি এনেই কিমান মান হেৰিঅৰ ভিতৰত আকৌ আপুনি দাঁত লগাম বুলি ভাবিছে নেকি নতুন দাঁত আজিকালি যেনেকৈ দাঁত লগাব পায় তেনেকুৱা নে আপোনাৰ গোটেই দাঁতখিনি যদি সৰোৱাম বুলি ভাবিছে তেতিয়া খৰচ হ'ব আপোনাৰ অলপমান আপুনি দাঁতখিনি সৰোৱাৰ আগতে আপুনি এটা দৰৱ ইউজ কৰি চাব পাৰে দৰৱটোৰ নামটো আপুনি লিখি ল'ব নেকি বাৰু দৰৱটোৰ নাম হৈছে এণ্ডছফ্লান আপুনি এইটো লিখি লওক এইটো ইউজ কৰি চাওক আপুনি দাঁতখিন সৰোৱাৰ আগতে মানে এইটো ইউজ কৰাৰ পাছত আপুনি কিমান ভাল পাইছে কি পাইছে জনাব তাৰ পাছত আপুনি সৰোৱাৰ হেৰিটো কৰিব